ৰে'ল হৈছে এবিধ বাহন যাৰ সহায়ত মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰে ৰে'ল এটাই যোগাযোগৰ বাবে এক অন্যতম বাহন ৰে'লৰ ক'মেও প্ৰায় ভাগ থাকে বাৰ্থ দুভাগত ভাগ কৰা হয় এবিধত পেচেঞ্জাৰ এবিধত মানুহ যাব পাৰে আৰু আনবিধত ব্যৱসায় বা ডাঙৰ ডাঙৰ কল কাৰখানাৰ পদাৰ্থ যিবোৰ ব্যৱসায়ত ব্যৱহাৰ কৰা হয় সেইবোৰ নিয়া হয় লগতে ৰে'লৰ চিট কেপাচিটি এটা বাৰ্থত প্ৰায় ক'মেও চল্লিশ পঞ্চল্লিছ পঞ্চাছজন মান মানুহ বহিব পাৰে আৰু ৰেলৰ শব্দ ৰেলৰ ইঞ্জিনে বহু আৰু লগতে ৰেলৰ হৰ্ণ বহুত শব্দ কৰে প্ৰায় ক'মেও সাত আঠ কিলোমিটাৰলৈকে বিস্তৃতহৈ যায় শব্দটো তাৰপিছত ৰেলৰ ট্ৰেক লোহাৰৰ থাকে তাত শিলগুটি পেলোৱা থাকে তলত ৰে'লৰ চকা ঘূৰণীয়া লগতে লোহাৰৰ থাকে সেইবোৰ মই ৰেলেৰে গুৱাহাটীলৈ ভ্ৰমণ কৰিছিলোঁ প্ৰায় চাৰে তিনি ঘণ্টা চাৰি ঘণ্টা সময় দৰকাৰ হৈছিল সেই যাত্ৰা ৰেলেৰে ভ্ৰমণ কৰাটো একো অসুবিধাজনক নহয় ৰেলখন বহু পৰিমাণে ভাল বুলি ক'ব পাৰি কোনো ধৰণৰ অসুবিধা বা সমস্যা সন্মুখীন হ'বলগীয়া নহয় সেইবাবে ৰে'লৰ যাত্ৰা পৰিবহণ কৰিব পৰাত পাৰি লগতে ৰেল আমাৰ